পশুপালনৰ ক্ষেত্ৰত আমি সৰ্বসাধাৰণতে কৃষকসকলে বহুতো সন্মুখীন হওঁ কাৰণ ঠাণ্ডা দিনত কিছু বেমাৰ হয় গৰু ছাগলীৰ সেইবিলাকৰ কাৰণে আমি ডক্টৰৰ পৰামৰ্শ ল'বলগীয়া হয় কেতিয়াবা আমি ডক্টৰৰ পৰামৰ্শ ল'লেও আমি সমস্যাটো সমাধান কৰিব নোৱাৰোঁ আৰু কিছুমান ডক্টৰৰ পৰামৰ্শ মতে ভাল হয় সেই তেনে তেনেধৰণেই আমি গৰু ছাগলীখিনি ব্যৱহাৰ কৰিবৰ কাৰণে বহুতো যত্ন কৰিবলগীয়া হয় গতিকে আমি গৰু ছাগলীৰ প্ৰতি বহুত সাৱধান ভাল ধৰণে ৰাখিবলৈ সাৱধান হোৱা ভাল আৰু আমি কিছুদিনৰ বাবে যদি দূৰত থাকিবলৈ যাওঁ তেতিয়া আমাৰ ঘৰৰ সকলো সদস্যাই ভাল ধৰণে গৰু ছাগলীবিলাক প্ৰতিপালন কৰে আৰু যদি গৰু জন্তুবিলাকৰ কেতিয়াবা আমি সন্মুখীন হ'ব পাৰোঁ যদি বেমাৰ আজাৰ হ'লেও ডক্টৰ আনি যদি ভাল কৰিব নোৱাৰোঁ তেতিয়া আমাৰ বহুত দূখ লাগে সেইটোৱে আমি পৰিস্থিতিৰ মুখামুখি হওঁ